মোৰ প্ৰিয় চৰাই হ'ল শালিকা চৰাই কপৌ চৰাই কাউৰী ভাটৌ কুলি চৰাই কুলি চৰাই বৰ ভাল পাওঁ কুলিৰ মাতটো শুনিবলৈ বৰ শুৱলা সেয়েহে কুলিৰ মাতটো বৰ ভাল লাগে শুনিবলৈ